মই চাহ ব্যৱসায়ৰ কাৰণে কোনো ধৰণৰ শিক্ষা বা লোৱা নাই বিশেষ শিক্ষা লোৱা নাই মোৰ শহুৰ দেউতাৰো আৰু চাহ খেতি আছিল বাবে তেওঁৰ পৰাই পৰামৰ্শ লৈ মই মোৰ চাহ ব্যৱসায়ৰ কামটো আগবঢ়াই নিছোঁ আৰু মোৰ স্বামীও সেইটো কামতে নিয়োজিত হৈ আছে বাবে মই সকলো তেওঁলোকৰ পৰাই পৰামৰ্শসমূহ লৈছোঁ আৰু ক'বলৈ গ'লে হাঁহ কুকুৰা পালন আমি ঘৰৰ গৃহিণী প্ৰতিগৰাকী গৃহিনীয়ে গম পাওঁৱেই হাঁহ কুকুৰা কেনেধৰণে কিমান সময়ৰ মূৰে মূৰে আমি দানা পানী দিব লাগে বা খোৱা বোৱাত আমি দিব লাগে সেইকাৰণে সেইটো মই তেনেধৰণে শিক্ষা লোৱা নাই পৰাম পৰামৰ্শ তেনেদৰেই মোৰ হৈ আছে লৈছোঁ মোৰ শাহুমাৰ পৰাও মই সেই হাঁহ কুকুৰা পালনৰ পৰামৰ্শ লৈছোঁ আৰু বোৱা কটা বোৱা কটাটো হ'ল মই গাঁৱলীয়া ছোৱালী আৰু বিশেষকৈ এতিয়া গাঁৱলীয়াও বোৱাৰীয়ে সেইকাৰণে এই বোৱা কটা কামটো মই মাহঁতৰ পৰাই দেখি দেখিয়ে শিকিছোঁ ক'বলৈ গ'লে আৰু ফুল বছা কামটো তেওঁলোকক দেখিয়ে মই প্ৰথম অলপ খুকুজা লাগিছিল কিন্তু এতিয়া ভালদৰে জনা হৈ গ'লো তেনেধৰণে মই ক'তো বাহিৰা শিক্ষা লোৱা নাই আৰু চিলাই কামটোত বাৰু গোটৰ ফালৰ পৰা প্ৰশিক্ষণ দিয়া হৈছিল সেয়াৰ প্ৰশিক্ষণৰ যোগেদিয়ে মই তাত গোটৰ ফালৰ পৰাই প্ৰশিক্ষণৰ যোগেদিয়ে মই সেই চিলাই কামটো শিকিলোঁ তিনিমাহমান শিকাৰ পিছতে মই এতিয়া ধুনীয়াকৈ কাপোৰ চিলাব জানো নিজৰ কাপোৰৰ লগতে মই আন ওচৰৰ আন মহিলাৰো কাপোৰ কানিবোৰ চিলাই দিওঁ এযোৰ কাপোৰ চিলোৱাৰ বাবত মই কম হিচাপেই লওঁ বাৰু ইবোৰ আনবোৰ দোকানীৰ তুলনাত মই কেইটকামান কমেই লওঁ পাঁচশ চাৰে চাৰিশ তেনেকুৱাতে মই চিলাই দিওঁ এযোৰ এযোৰ কাপোৰ আৰু বিশেষকৈ মোৰ বেছি ভাল লাগে বোৱা কটা কামটোত সেই বোৱা কটা কামটো মই পিছলৈও আৰু ভালদৰেই আগবঢ়াই নিম আৰু সেই কামটো মই ভালদৰে আগবঢ়াই নি আৰু ডাঙৰ কৰাৰ ইচ্ছা আছে মোৰ সেই কামটোৰ দ্বাৰাই মই বহুতকণ লাভালাভো পাইছোঁ আৰু সেই কামসমূহ মোৰ মোৰ ঘৰৰ মাহঁতৰ পৰাই মই শিকি আহিছোঁ আৰু ভৱিষ্যতেও নজনাটো তেওঁলোকৰ পৰাই মই পৰামৰ্শ ল'ম বুলিয়েই ভাবিছোঁ বিশেষকৈ মই বেলেগ শিক্ষাৰ মোৰ দৰকাৰ নাই সেইবোৰ কামত আৰু হাঁহ কুকুৰা ক্ষেত্ৰতো এইখিনি সব জানোৱেই যেতিয়া নেকি আৰু একো অসুবিধা হোৱা নাই সেই হাঁহ কুকুৰা দানা পানীও সময়মতে দিম আৰু ভৱিষ্যতে মাহঁতৰো যদি মাহঁত নাথাকিলেও মই ভালদৰে সেইখিনি চলাই নিব পাৰিম বুলি মোৰ ওপৰত নিজৰ ওপৰত বিশ্বাস আছে আৰু বাগানখনো যদিও মই আনে নচলালেও মই নিজেই ভালদৰে মই সেইখিনি বাগানখনো চোৱা চিতা কৰি মেলি সেই বাগানখনৰ দ্বাৰাই ঘৰৰ পোহপাল দিব পাৰিম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মই সেই বাগানৰ কাম বেলেগ ধৰণে শিক্ষাৰ প্ৰয়োজন নাই বুলিয়ে ভাবোঁ কাৰণ দেউতাই সকলোবোৰ জানেই কি কোনটো সময়ত বাগানৰ কেনেকুৱা ধৰণৰ বেমাৰ লাগিলে কি দৰৱ দিব লাগে আৰু কেতিয়া দৰৱ মাৰিব লাগে আৰু কেতিয়া বাগানখন চাফা কৰি ৰাখিব লাগে কেতিয়া পাত ছিঙিবলৈ কিমানটো জোখত পাতখিনি ছিঙাব লাগে কিমানটো জোখত কলম কৰিব লাগে এতিয়া ডিচেম্বৰ মাহ বিশেষকৈ ডিচেম্বৰ মাহত এতিয়া সেই বাগানখন কলম কৰিব লাগে আৰু ডালসমূহ ওলমি যোৱা ডালসমূহ বিশেষকৈ সেইসমূহ চাফা কৰি দিব লাগে আৰু সেইবাবে আমাৰ এতিয়া কলম কটা কাৰ্য্য় চলিয়ে আছে বাগানত সেইবোৰ পৰামৰ্শ আমি বাহিৰৰ পৰা ল'বলৈ শিক্ষা লোৱাৰ কোনো প্ৰয়োজন নাই ঘৰৰ দেউতাৰে পৰামৰ্শ দিয়ে থাকে এইটো সময়ত এইটো কৰিবি এইটো সময়ত এইটো কৰিবি বুলি আমি এতিয়া ডিচেম্বৰ মাহত এতিয়া আমি কলম কৰি ডালসমূহ বচুৱাই আমি মাৰ্চৰ শেষৰ ফাললৈ ফেক্টৰীসমূহ খুলিব তেতিয়া আমি নতুনকৈ চাহৰ কুঁহিটোহঁত আমি ওলালে আৰু তেতিয়া বিক্ৰী কৰিব পাৰিম আৰু এতিয়া চাফা কৰি মেলি থ'লেহে তেতিয়ালৈ কোনো অসুবিধা নহয় বিশেষকৈ ওলমি যোৱা ডালসমূহ কাটি দিলে আমাৰ অহা বছৰত যেতিয়া মাৰ্চত আমি পাতসমূহ দিমগৈ তেতিয়া আমাৰ লেবাৰখিনিয়ে এক কোনো কষ্ট নোহোৱাকৈ মানে ছিঙিবলৈ ভাল পাব গলি গলি হিচাপে যদি উলিয়াই দিওঁ তেনেকৈ হ'লে মানে সিহঁতে সিহঁতকে মাতো আমি ডাল বাচিবলৈ সিহঁতেই আহে সেইটো হাজিৰা হিচাপতে লয় বাৰু দুশ বিছ টকাকৈ আমি সেইটো হাজিৰা হিচাপে লৈ মেলি সিহঁতে আমাক ভালদৰে চাফা কৰি দিয়ে গলি হিচাপে উলিয়াই দিয়ে আমাৰ গলিটোহঁতেদি সিহঁতে এটা এৰি আনটো গলি উলিয়াই দিলে আমাৰ সিহঁতে ভাল পায় নিজেই পাত চিঙি অহা অহা বছৰত পাত চিঙি ভাল পাব আৰু বাগানখন চাফা হৈ থাকিলেও সিহঁতে ভালেই পাব আৰু সেইকাৰণে বাগানখন এতিয়া আমি এইটো ছিজনত আমাৰ চাফা কৰি ৰখাটো ৰাখিবৰ বাবে আমাৰ সেইটো দায়িত্ব বুলিয়ে ভাবোঁ তেতিয়া আমাৰ অহা বছৰলৈ কোনো চিন্তা নথকাকৈ আমি বাগানখন মানে পাতখিনি চিঙাব পাৰিম আৰু মানুহো তেতিয়া আহিবলৈ ভালেই পায় নহ'লে অলপ যদি বাগানখন লেতেৰা দেখে বা চাহ গছবোৰ সোমাবলৈ অসুবিধা পায় চাহ ইজোপাৰ গাত সিজোপা যদি লাগি থাকে অকণো সেৰেঙা নহয় তেনেকুৱা হ'লে পাত চিঙা মানুহেও অলপ অসুবিধা পায় আহিবলৈ টান পায় সেইকাৰণে আমি বাগানখন ধুনীয়াকৈয়ে আমি চাফা কৰিয়ে ৰাখোঁ সেই সেইবোৰ পৰামৰ্শই আমাক আমাৰ ঘৰৰ দেউতা মোৰ স্বামীয়ে দিয়ে আৰু এইটো সময়তো আমি মানুহৰ লগত ভালদৰেই লাগি থাকোঁ যে এই এইখিনি ডাল এনেকৈ চাফা কৰিবি এইখিনি ডাল এনেকৈ চাফা কৰিবি বুলি আমাৰ ঘৰৰ মানুহে লাগিয়ে থাকোঁ সিহঁতৰ লগত তেতিয়া আমাৰ কামবোৰ ভাল হয়